গছ ৰুবলৈ হ'লে আমি যিহেতুকে আমি টাউনত আছোঁ টাউনত আছোঁ যেতিয়া আমি গোবৰ পাওঁ যিহেতুকে গৰু আছে টাউনতো সেই গবৰ দিওঁ আৰু শাক পাচলি কাটা চব্জিবিলাকো আমি দিওঁ বাকলিবিলাকো দিওঁ সেই দি আমি সাৰ কৰোঁ গছপুলিবিলাকত দিওঁ গোবৰ দিওঁ চব্জি বাকলিৰ সেইবিলাক দিওঁ সেইটো সাৰ হৈ যায় আৰু বাকলিও দিওঁ গোবৰো দিওঁ টাউনত থাকিলে সেইটোৱে দিওঁ টাউনত থাকিলে আমি যিহেতুকে গৰু আছে ছাগলীৰ গোবৰটো আৰু বেছি ভাল ছাগলী গোবৰো দিওঁ গৰুৰ গোবৰো দিওঁ শাক পাচলিৰ গোবৰো দিওঁ আৰু সেনেকেই আমি গছ গছনি ব্যৱহাৰ কৰিছোঁ গোবৰ আৰু শাক পাচলিৰ বাকলি সেইটোৱে আমি ব্যৱহাৰ কৰিছোঁ